অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্ৱয়থল বুলি কোৱা হয় আৰু অসমত বসবাস কৰা প্ৰত্যেকজন মানুহৰ মূল ভাষা হৈছে বা সংযোগী ভাষা হৈছে অসমীয়া ভাষা অসমীয়া ভাষাৰ উপৰিও আমাৰ অসমত যিবিলাক জনগোষ্ঠীয়ে বাস কৰে প্ৰত্যেক জনগোষ্ঠীৰে নিজা নিজা নিজস্ব ভাষা আছে আৰু তেওঁলোকৰ নিজা নিজা কালচাৰ আছে সংস্কৃতি আছে আৰু এই সংস্কৃতিবিলাক আমাৰ অসমখন বৈচিত্ৰময় কৰি তুলিছে আমাৰ বিশেষকৈ অসমত মিচিং জনগোষ্ঠী আছে বড়ো জনগোষ্ঠী আছে দেউৰী সম্প্ৰদায় আছে দেউৰী জনগোষ্ঠী আছে আৰু তিৱা কছাৰী সোনোৱাল কছাৰীসকল আছে আৰু তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি বা তেওঁলোকৰ নিজা নিজা তেওঁলোকৰ ভাষা আছে ভাষা থকাৰ উপৰিও তেওঁলোকৰ নিজা নিজা প্ৰত্যেকৰে সুকীয়া সুকীয়া ৰীতি নীতি আছে পৰম্পৰা আছে উৎসৱ পাৰ্বন আছে আৰু এই উৎসৱ পাৰ্বন আৰু তেওঁলোকৰ পৰম্পৰাবিলাকেই আমাৰ অসমৰ সংস্কৃতিটো বৈচিত্ৰপূৰ্ণ কৰি তুলিছে